মোৰ মতে যদি মই ক'বলৈ যাওঁ সফল মাছমৰীয়া ভ্ৰমণ বুলি যদি ক'বলৈ যাওঁ মই এটাই ক'ম যে যদিহে এতিয়া মই মাছমৰীয়াজনী হওক বা ময়ে হওক যোনেই নাজাওক মাছ মাৰিবলৈ তেওঁ যদি তেওঁৰ মনৰ পচন্দৰ মাছ বা পৰ্যাপ্ত পৰিমাণৰ মাছ তেওঁ ধৰিব পাৰে বা মাৰিব পাৰে সেয়াই হ'ল এজন সফল মাছমৰীয়াৰ ভ্ৰমণ আৰু যদিহে আপুনি মাছ মাৰিবলৈ যাওঁতে আপুনি ডাঙৰ মাছ পায় তেতিয়া সেয়াও আপোনাৰ সফল ভ্ৰমণ বুলি কম আৰু আমি মাছ মৰাটো এক প্ৰকাৰৰ উৎসৱৰ নিচিনাকেও উৎযাপন কৰোঁ যিটো সময়ত পানী শুকাই সেইটো টাইমত মাছ বহু পৰিমাণে ওলোৱা দেখা যায় সেইটো টাইমত লগৰ সমনীয়াৰ সৈতে মাছ ধৰিবলৈ যাওঁ সেইটো এটা উৎসৱৰ নিচিনাকৈ আমি উৎযাপন কৰোঁ আৰু আমি মাছ ধৰোঁতে ভাগৰ নালাগিবৰ কাৰণে বা উৎসাহীত কৰিবৰ কাৰণে ইজনে সিজনক উৎসাহীত কৰিবৰ কাৰণে এটা শ্লগান গাওঁ সেই শ্লগানটো হ'ল আহ ঐ আহ মাছ মাৰিবলৈ আহ ধৰ ঐ ধৰ ৰৌ বৰালি শ'ল যি পাৱ ধৰ আমি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শ্লগানেৰে আমি লগৰ সমনীয়াক উৎসাহীত কৰোঁ যাতে ভাগৰ নালাগে আমি মাছ ধৰিব পাৰোঁ